আচলতে আমি হিন্দু সমাজৰ আমি প্ৰতিজন মানুহেই ভগৱানক খুবেই মানো বিশ্বাসো কৰোঁ কিন্তু ভগৱানে বহুতখিনি দিছে নিদিয়া বুলি ক'ব নোৱাৰোঁ পাইছোঁ বহুতখিনি ঈশ্বৰৰ ইচ্ছাত কিন্তু ঈশ্বৰে বহুতখিনি কাঢ়িও নিছে আজি বেছিদিনৰ কথা নহয় আজি বিগত দুবছৰ আগৰ কথা মোৰ দেউতা এজন খুব সুস্থ সবল মানুহ আছিলে একদম নিয়ম হৈ আছিলে আমাৰ এই বাৰীখনৰপৰা অকণ সিফালে মোৰ ভাইটি এটা ঘৰ বনাইছিলে নতুনকৈ দেউতাই কি কৰিবনো দিনত গৈ পেলাই সেই ভাইটিৰ মিষ্ট্ৰিকেইটাৰ লগতে বহি কথা চথা পাতি থাকে সেই কিনাৰতে থকা কিবা গাহৰি ফাৰ্ম এখন আছিলে সেই তাৰপৰাই কিবা মহ আহি দেউতাক কামুৰিলেনে কিবা হ'ল জাপানিছ এনকেপেলাইটিছ হ'ল আমি নাজানো তেতিয়া প্ৰথম অৱস্থাত কি হৈছে আহি নাৰ্ছিং হোমত ভৰ্তি কৰিলোঁ ট্ৰিটমেণ্ট কৰিলোঁ লাষ্টত গম পালোঁ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত যে দেউতাৰ জাপানীজ এনকেফেলাইটিছ হৈছে বহুত চেষ্টাৰ পাছতো দেউতাক আমি বচাব নোৱাৰিলোঁ চৈধ্য দিনৰ মূৰত দেউতাই ইহলীলা সম্বৰণ কৰিলে সেয়া সকলো ঈশ্বৰৰ ইচ্ছা কি কৰিম দেউতা সেয়া সকলো ক্ৰিয়া কৰ্ম শেষ হ'ল ঠিক ক্ৰিয়া কৰ্ম শেষ হৈ যোৱাৰ পোন্ধৰ দিনমান মানৰ মানৰ পাছতেই মোৰ মাৰ অকণমান কিবা এটা চিন্তমছে দেখা দিলে আমি ভাবিলোঁ এইটো পাইলছৰ প্ৰব্লেম নেকি গোলঘাটৰ ডক্টৰ কেইজনমানক দেখালোঁ তেখেতে তেখেতলোকে একো ধৰিব নোৱাৰিলে লাষ্টত এজন আমাৰ খুব ঘৰুৱা ডক্টৰ আছিলে আমি খুৰা বুলি মাতো যাক তেখেতক ওচৰলৈ মই লৈ গ'লোঁ তেতিয়া তেখেতে চাই পেলাই ক'লে বাবা তোমাৰ মাৰ কিন্তু এইটো হৈছে লাষ্ট ষ্টেজ বুলি কৈ দিলে মইতো একদম মানে হাতে ভৰিয়ে লুকাই গৈছে ভয়ত কি কৰিম দেউতা ঢুকোৱা এবছৰ কমপ্লিট আকৌ দেউতাক ঢুকুৱা এমাহ হৈছে মাৰ কেঞ্চাৰ হৈছে বুলি কৈছে সদ্য দেউতাৰ সকাম পাৰ হৈ যোৱাৰ পাছতেই তাৰপাছত ঘৰৰ সকলোৰ লগতে আলোচনা কৰিলোঁ যে এনেকুৱা কথা ইমিডিয়েট গুৱাহাটী লৈ যাব কৈছে গুৱাহাটী লৈ গ'লোঁ চেক আপ কৰিলোঁ বাইএফচি কৰালোঁ তাত গৈ পেলাই সম্পূৰ্ণ ৰিজাল্ট আহিলে যে মাৰ কেঞ্চাৰেই হৈছে লাষ্ট ষ্টেজ এয়া চব সকলো ভগৱানৰে লীলা ভগৱানেই নিছে ভগৱানেই নিছে ভগৱানেই দিছে তাৰপিছত এবছৰ ট্ৰিটমেণ্ট কৰা পাছত ট্ৰিটমেণ্টনো কি আৰু কেম দিয়ালোঁ তাৰপিছত মাহ সুস্থ হৈ নুঠিল সেই দেউতা ঢুকোৱাৰ এবছৰ দুমাহৰ পাছত মাও ঢুকালে এতিয়া আমি পৰিয়ালটো একেবাৰে নিথৰুৱা ইয়াৰ নিথৰুৱা ভগৱানেই কৰাইছে বুলিয়ে ভাবিছোঁ আৰুনো কি ভাবিম আমাক এনেকৈয়ে চাগে মা দেউতাই খুব হেৰি অৱস্থাতে আমাক এৰি থৈ যোৱাৰ যিখিনি হ'ল যিখিনি হ'ল এতিয়া আমাৰ ঘৰখনৰ ক্ষেত্ৰত সেয়া ভগৱানৰ লীলা বুলি আমি বিশ্বাস কৰি লৈছোঁ আৰু উপায়তো নাই তাৰপাছত সেই মঠ মন্দিৰত যাব নাপায় বুলি আমাৰ অসমীয়া সমাজত কিবা কথা এষাৰ আছে এবছৰ কমপ্লিট নোহোৱালৈকে ক'তো যাব নোৱাৰে আমি ঘৰৰপৰাই এতিয়া চাকি বন্তিও দিব নোৱাৰোঁ ক'তো ঘৰৰপৰাই সেৱা লৈ থাকোঁ আৰু যাতে আৰু অপায় অমঙ্গল নহওক ঘৰখনত সেই ভগৱানকে চিন্তা কৰি থাকোঁ এতিয়া আমাৰ পৰিয়ালটো সেই তেনেকৈয়ে আৰু ভগৱানৰ ওপৰততো সকলোৱে বিশ্বাস থাকেই দিয়ক হিন্দু ধৰ্মৰ আমি তেনেকৈয়ে এতিয়া জীয়াই আছোঁ আৰু এইয়াই ভগৱানৰ ইচ্ছা ভগৱানে দিছে নিছে এইখিনি সকলো ভগৱানৰ বুলি আমি গণ্য কৰি আছোঁ আৰু এতিয়া মঠ মন্দিৰ মা এবছৰ হৈ যোৱাৰ পাছত মা এতিয়া অক্টোবৰৰ এক তাৰিখে মা ঢুকাইছিলে এতিয়া মাৰ বছৰেকীয়া ক্ৰিয়া কৰ্ম হৈ যোৱাৰ পাছত তেতিয়াহে আমি আৰু মঠ মন্দিৰলৈ গৈ শৰাই সুঁফৰা দিব লাগিব আমাৰ গোলাঘাটত জনপ্ৰিয় নামঘৰ আছে গোলাঘাটতো আছে যোৰহাটতো আছে আঠখেলিয়া নামঘৰ বুলি ক'লে অসমৰ বিখ্যাত যোৰহাটত আছে ঢেকীয়াখোৱা নামঘৰ অসমৰ বিখ্যাত এই দুইভাগ মন্দিৰৰ নামঘৰলৈ গৈ আমি শৰাই আগবঢ়াম বুলি মনতে ভাৱকৈ ৰাখিছোঁ মাৰ এবছৰ সম্পূৰ্ণ হৈ যোৱাৰ পাছতে আমি পৰিয়ালটো ল'ৰা দুটা আৰু পৰিবাৰ মই গৈ পেলাই শৰণাপন্ন হ'ম বুলি ভাবিছোঁ ভগৱানৰ ওচৰত যাতে মোৰ এই পুনা দুটা ঈশ্বৰে ভূ দৃষ্টিৰে সুস্বাস্থ্যৰে আগবঢ়াই নিয়ে যাতে কোনো অপায় অমঙ্গল নহওক তাৰে কামনা কৰি আও মা দেউতাৰ মৃতকৰ যাতে মৃতকৰ আত্মাই সদগতি লাভ কৰে সেইখিনিকে ভাবি পেলাই শৰাই আগবঢ়াই ৰাখিছোঁ মাৰ এবছৰ শেষ হৈ যোৱাৰ পাছত মাৰ শ্ৰাদ্ধ হৈ যোৱাৰ পাছতে আমি পৰিয়ালটো যাম মন্দিৰলৈ দেওপানী মন্দিৰ আছে আমাৰ ইয়াত দেওপানী মন্দিৰলৈ যাওঁ বাবাথান আছে বাবাথানলৈ যাম গোটেই যিমান মঠ মন্দিৰ আছে আমাৰ জনপ্ৰিয় আমাৰ জিলাখনত ওচৰ জিলাখনত যোৰহাট জিলাখনত ঢেকীয়াখোৱা নামঘৰ আমি সকলোৱে যাম বুলি মনতে ভাৱ কৰি ৰাখিছোঁ সেয়াই আৰু কিনো ভগৱানৰ ওপৰতে আমি জীয়াই আছোঁ ভগৱানে জীয়াই ৰাখিছে বুলি ভাবোঁ ভগৱানক বিশ্বাস কৰোঁ সেইখিনিয়ে আৰু